অঁ দাদা হেৰি ভাড়াঘৰ আছিলেনি আপোনালোকৰ ঘৰত মই আপোনাৰ শোণিতপুৰৰ হেৰি পিঠাখোৱাৰ পৰা কৈছোঁ অঁ অঁ অঁ অঁ নাম অঁ মই মানে আমাৰ দুজন থাকিবৰ কাৰণে লাগে ষ্টুডেণ্ট হয় ত' কি বুলি কয় বাকী সা সুবিধা সমূহ কি কি আছে কেনেকুৱা আছে

হয় নেকি ত' কি বুলি কয় আপোনাক এইবোৰ বিচনাৰ কাৰণে বিচনা আলনা সেইবোৰ যোগান ধৰিব নে বাৰু ফেন চেন কেইখন আছে কি কথা তেনেকুৱা

বাৰু বাৰু বাকী কি বুলি কয় হেৰি নহয় ভাড়াটো কেনেকে কি ল'ব এতিয়া ত' আঠ হাজাৰটো অলপ বেছি হৈছে নেকি অলপ কিবা এটা কমাই মিলি কওক আমি যিহেতু ষ্টুডেণ্টহে হয় নম্বৰটো মই টুলেট চাইন এখন দেখিছিলোঁ ফটো মাৰি আনিছিলোঁ তেতিয়া বোলো ক'ল এটা কৰি চাওঁচোন কিনো কয়

অঁ একজেক্টলি এড্ৰেছটো ঠিকনাটো কোনখিনিত আছিলে অলপ কৈ দিবচোন কোন ফালেদি যাব লাগিব

অঁ অঁ অঁ অঁ বাৰু বাৰু বাৰু বাৰু ঠিক কাইলে মোৰ আৰু মোৰ লগৰজনে যাম গৈ পেলাই চাই লম কি হয় কথাটো তেতিয়া বাৰু চা বাৰু বাৰু এইটো নাম্বাৰতে কৰিলে পাম নহয় ন ঠিক আছে ঠিক আছে